হেল্ল' ধেমাজি ৰেষ্টোৰেণ্ট হয়নে আপোনালোকৰ তাৰপৰা মোক ৰাইচ এক প্লেট লাগিছিলে আপোনালোকৰ তাত পোৱা হ'বনে যদি এ পোৱাটো হ'বয়ে ন' অলপ হেৰি কৰিব কমকৈ জলাটো দিব কাৰণ জলাটো মই ইমান নেখাওঁ জলাটো অলপ কমকৈ দি মই আপোনাৰ এইডোখৰ মিলন নগৰ পথত আছোঁ আপুনি এইডোখৰত আহি লৈ মোক ফোন কৰিলে মই গৈ ওলাই লৈ আহিম